মই অকলে থাকিলে গান গাব ভালপাওঁ ভগৱানৰ গান গাওঁ মন্ত্ৰ গাওঁ অকলে থাকি মই খুবেই এটা শান্তি ভোগ কৰোঁ মোৰ ভাল লাগে ভগৱানৰ কথা ভাবিয়েই ভাবি ভাল লাগে কিছুমান হৰিনাম গাওঁ কিছুমান এনেই কিছুমান নামৰ গানো কেতিয়াবা গাওঁ কেতিয়াবা এনেই মুঠৰপৰা ভাবি ভালপাওঁ মই ভগৱানৰ কথাই বেছি ভাবি ভালপাওঁ ভগৱানৰ কথাই মই চিন্তা কৰোঁ ভগৱানৰ মন্ত্ৰ গাওঁ ভাগৱতৰ মন্ত্ৰ গাওঁ এইবিলাকেই কৰি থাকোঁ মই আৰু এনেকুৱা অকলে থাকিলে কিছুমান কথা ভাবি থাকোঁ সংসাৰৰ কথা ভাল বেয়া কথা ল'ৰা ছোৱালীৰ কথা একে আৰু মানুহৰ জীৱনৰ কথা মানুহ কেনেকুৱা হ'ব লাগে মানুহ কেনেকুৱা হয় মানুহৰ জীৱনত কি আছে কি কৰিলে ভাল হয় ৰাইজে কি এটা ভাল পায় সমাজখনে কি ভাল পায় কেনেকৈ চলিলে মানুহজনক মানুহে প্ৰশংসা কৰে এইবোই মই ভালপাওঁ অকলে থাকিলে কিছুমান টি ভি চায়ও ভালপাওঁ মোবাইলত ভাগৱতৰ কথা ভাগৱতৰ ব্যাখ্যা এইবিলাক মই শুনি ভালপাওঁ সেইবিলাকেই শুনি থাকোঁ মই অকলশৰে থাকিলে বিশেষকৈ মই ভগৱানৰ চৰ্চাই মই ভালপাওঁ ভগৱানৰ প্ৰতি মোৰ সদায় বিশ্বাস আছে ভগ ভগৱানৰ যিবিলাক মোবাইলত দিয়ে ভগৱানৰ কথা যে কৃষ্ণৰ কথা ভাগৱতৰ কথা ভকতসকলৰ কথাবিলাক মই শুনি ভালপাওঁ আৰু কিছুমান সামাজিক কথা মই ভাবোঁ সমাজখন কেনেকুৱা হ'লে আচলতে কেনেকুৱা হ'ব লাগে মানুহো কেনেকুৱা হ'ব লাগে এইবিলাকে ভাবি ভাবি মই অকলেই থাকোঁ কাম কৰিও ভালপাওঁ ঘৰৰ সংসাৰখনৰ সৰ্বোচ্চ কাম মই অকলে কৰিব লাগে মোৰ এতিয়া চেভেণ্টি ফাইভ ইয়াৰ্ছ চলি আছে গতিকে মই ভগৱান চাৰা আৰু মই বেলেগ কথা ভাব নোৱাৰোঁ ভাবিবই নোৱাৰোঁ মই বেছি ভগৱানৰেই প্ৰতি মই চিন্তা হয় ল'ৰা ছোৱালীকেইটাৰ কথাই চিন্তা হয় দেশখনৰ কথাও চিন্তা কৰোঁ কিন্তু বেছিকৈ মই ভগৱানৰ কথাই চিন্তা কৰোঁ ভগৱানে মানুহক লৈ কি লীলা খেলা কৰি আছে কৃষ্ণৰ কি মহিমা ভাগৱতৰ কথা এইবোৰেই মোৰ